আমি কুকুৰাবিলাক পুহিবৰ কাৰণে প্ৰথমতে আমাৰ এটা ঘৰ দৰকাৰ হয় আৰু ঘৰটো বনাবৰ কাৰণে বেৰ টিং আৰু ইয়াত মানুহ আৰু মানুহ লগোৱাই পিনি ইয়াৰ মই প্ৰথমতে কুকুৰা ঘৰটো বনাওঁ আৰু তাৰপাছত কুকুৰাবিলাকক ডাঙৰ হ'বৰ কাৰণে ইহঁতক তিনি টাইমেই দানা দিয়া হয় আৰু কুকুৰাবিলাকৰ পোৱালিবিল যেতিয়া উমনি দিব হয় তেওঁলোকক আৰু খুঙৰ মাহ আমাৰ ঘৰতে খেতি কৰোঁ আৰু খেতি কৰা সেই যিবিলাক ধানৰ খেৰ ওলায় সেই ধানৰ খেৰবিলাকৰ পৰা খেৰ ওলায় আৰু সেইবিলাক আমাৰ বাঁহৰ বা আনি সেইবিলাক আমি সজা বনাই পিনি কুকুৰাবিলাকক উমনি দিওঁ আৰু কুকুৰা এজনী কুকুৰা পোন্ধৰটা বা তেৰটা পোন্ধৰটাকৈ মই প্ৰতিজনী কুকুৰাকে এনেকৈ কৰি দিওঁ মোৰ কুকুৰা বিছজনী কুকুৰা আছে আৰু মই সেই কুকুৰাবিলাকক সেনেকৈ উমনি দিওঁ আৰু কিছু উমনি দিওঁ আৰু কুকুৰাবিলাকৰ কিছুমান কণী মই বিকি কৰোঁ আৰু তাৰ কণী কিছুমান মই নিজেও খাওঁ আৰু সেইবিলাক কুকুৰা যেতিয়া পোৱালি ওলাব হয় কুকুৰাবিলাকৰ পোৱালি ওলালে সৰু সৰু চাউলৰ তুঁহ গুড়ি আৰু নিচিনা অকণ অকণ সৰু সৰু সেই চাউলবিলাক পাত্ৰ এটাত সেনাই পিনি কুকুৰাবিলাক খুঙৰ পৰা নমাওঁ নমাই পিনি মাকৰ লগত কুকুৰাবিলাক লওঁ উম দি পিনি বান্ধি থওঁ আৰু যেতিয়া কুকুৰাবিলাকৰ সেনেকৈ বান্ধি চাউল পানী দানা যোগান ধৰা হয় আৰু যেতিয়া কুকুৰাবিলাক লাহে লাহে ডাঙৰ হ'বলৈ ধৰি তেতিয়া মুকলিকৈ মেলি দিয়া হয় আৰু কুকুৰাবিলাক যেতিয়া অকণমান ডাঙৰ হ'লে মুকলিমূৰীয়াকৈ মেলি দি পিনি সিহঁতক খাবলৈ তিনি টাইম যোগাৰ ধৰোঁ আৰু যেতিয়া সিহঁতক লাহে লাহে ডাঙৰ হ'বলৈ ধৰে দানা পানী দিওঁ আৰু খাবলৈ আৰু কুকুৰাবিলাক যেতিয়া ডাঙৰ হয় সিহঁতক ছমাহৰ মূৰে মূৰে সিহঁতক আমি ভেটেৰিনেৰীৰ পৰা হেৰিয়াৰ পৰামৰ্শ লৈ কুকুৰাবিলাকক দুবাৰকৈ বছৰকত দুবাৰকৈ বেজী দিওঁ আৰু কুকুৰাবিলাকক কিছুমানৰ এতিয়া চ'ত ফাগুণ মাহতেই সিহঁতৰ কুকুৰাবিলাকৰ বেমাৰ হয় বুলি হয় আৰু তেতিয়া আমি ভেটেৰিনেৰী পৰামৰ্শ মতে সিহঁতক কুকুৰাবিলাকক বেজী দিওঁ তেওঁলোকৰ প্ৰথমতে কুকুৱাবিলাক জুপুকা মাৰে আৰু খাবলৈ মন নকৰে আৰু ঢিলা ঢিলা বগা বগা সেনেকুৱা ধৰণৰ পায়খানা কৰে তেতিয়া কুকুৰাবিলাকক দৰৱ পাতি আমি খুৱাওঁ আৰু তেতিয়া যেতিয়ালৈকে কুকুৰাবিলাক ভাল নহয় তেতিয়াহ'লে লোকে কুকুৰাবিলাক সেনেদৰেই গঁড়ালৰ ভিতৰতে আৱদ্ধ কৰি বান্ধি থওঁ আৰু যেতিয়া কুকুৰাবিলাকৰ ভাল হয় তেতিয়াহে আমি কুকুৰাবিলাকক মেলি দিওঁ নহ'লে গঁড়ালৰ ভিতৰতে তেওঁলোকক দানা পানী দি পিনি আৱদ্ধ কৰি পিনি আমি তাতেই সিহঁতক চোৱা চিতা কৰোঁ আৰু সেনেদৰেই বান্ধি থওঁ আৰু ভাল হ'লে আমি মুকলিকৈ সিহঁতক মেলি দিওঁ আৰু এনেদৰেই কুকুৰাবিলাক যেতিয়া বেমাৰ ভাল হৈছে বুলি আমি জানো তেতিয়াহে সিহঁতক কোনোবা মানুহে সিহঁতক কিনিবলৈ আহিলেও তেতিয়াহে আমি বিক্ৰী কৰোঁ নহ'লে বেমাৰ হৈ থকা কুকুৰাবিলাকক আমি মানুহক বিকি নিদিওঁ এই কুকুৰাবিলাক যেতিয়া আমি বেমাৰী কুকুৰাবিলাক বিকি কৰি দিলে আমাৰ নিজৰ কুকুৰাবিলাক যেতিয়া লোকচান হৈ হয় কেতিয়াবা তেতিয়া আমাৰো বেয়া লাগে যেতিয়া সেই মানুহবিলাকে যেতিয়া সিহঁতক কুকুৰাবিলাক আমাৰ সিহঁতৰ কষ্টৰ পইচাই যেতিয়া কুকুৰাবিলাক আমাৰ পৰা কিনি নিয়ে আমি যদি তেওঁলোকক বেমাৰী কুকুৰাবিলাক বিকি দিওঁ তেতিয়া আমাৰ বেমাৰী কুকুৰাবিলাকৰ পৰা আৰু এই ইবিলাক মানুহৰ যিবিলাকৰ কুকুৰা আছে তেওঁলোকৰ ঘৰলৈ সেই বেমাৰ বীজাণু বিয়পিব কাৰণে আমি সেই কুকুৰাবিলাক তেতিয়া আমি বিকি নকৰোঁ ভাল হোৱাৰ পিছতহে আমি বেপাৰী বা ওচৰ মানুহে কিনিবলৈ আহিলে সিহঁতক বিকি কৰোঁ আৰু হাঁহ কুকুৰাও আমি সেনেদৰেই যেনেদৰে কুকুৰাক আমি যেনেদৰে লিভাৰৰ নিচিনা কুকুৰাৰ ভিটামিনবিলাক আমি কুকুৰাক মাহে মাহে যেতিয়াই তেতিয়াই আমি খুৱাই থাকিব লাগে আৰু কেতিয়াবা সিহঁতক গৰম পানী কুহুমীয়া গৰম পানী সেইবিলাকো দিব লাগে কেতিয়াবা নিমখ অকণমান পানীৰ লগত গৰ কুহুমীয়া পানী সিহঁতক খাবৰ কাৰণে আমি দিব লাগে কুকুৰাবিলাকক আৰু কুকুৰাবিলাক যেতিয়া বেছি ঠাণ্ডা পৰে তেতিয়া আমি কুকুৰাবিলাক গঁড়ালৰ পৰা বাহিৰলৈ ওলাই উলিয়াই দিব নালাগে আৰু সিহঁত ৰ'দ দিলেহে মুকলিমূৰীয়াকৈ মেলি দিব লাগে নহ'লে কুকুৰাবিলাক কৈছিলে মেলি দি দিলেহে সিহঁতক বেমাৰে পতককৈ তেতিয়া সিহঁতক আক্ৰমণ কৰিব পাৰে আৰু যেতিয়া ৰ'দৰ ৰ'দৰ তাপ পায় আৰু তেওঁ তেতিয়া কুকুৰাবিলাকৰ ভাল হৈ থাকে আৰু অনবৰতে বান্ধি থৈ দিলে বা কুকুৰ হেৰি মুকলিমূৰীয়াকৈ সিহঁতি চৰিবলৈ নেপালেও কুকুৰাবিলাক ডাঙৰ নহয় আৰু সিহঁতৰ তেতিয়া ভাল হৈ নাথাকে হাঁহ কুকুৰাও সেনে হাঁহো তেনেদৰেই আমি হাঁহ পুহিবলৈও আমাৰ প্ৰথমতে হাঁহ ল'লে আমি হাঁহৰ চৰিবৰ কাৰণে এতিয়া মুকলিমূৰীয়াকৈ এডোখৰ জেগা লাগে আৰু তাত সিহঁতক মুকলিমৰিয়াকৈ চৰিবলৈ পাব লাগে আৰু হাঁহবিলাকো তেনেকৈ আমি হাঁহ পুহিলে সিহঁতক আমাৰ ঘৰ খেৰৰ সেনেকুৱা বাঁহৰ সজা বনাই পিনি হাঁহবিলাকক উমনি দিয়া হয় আৰু সেনেকৈ বিছটা বা পোন্ধৰটা সেনেকৈ হাঁহজনীৰ প্ৰতি উমনি দিয়া হয় আৰু হাঁহৰ মোৰ বছৰীৰ ইনকম পঁচিছ হাজাৰ টকামান মোৰ থাকে হাঁহকো সেনেদৰেই আমি বেছি ৰ'দ দিলে আমি পথাৰত আমাৰ হাঁহবিলাক আমাৰ এতিয়া গাঁৱলীয়া মানুহ আমি হাঁহবিলাক আমি পথাৰত চৰিবৰ কাৰণে মুকলিমূৰায়াকৈ চৰিবলৈ আমি পথাৰলৈ পঠিয়াই দিওঁ আৰু যেতিয়া বোলে হাঁহবিলাক চ কৈছিলে আমাৰ হাঁহবিলাক যেতিয়া বেছি ৰ'দ দিছে বুলি ক'লে আমি ঘৰলৈ হাঁহবিলাক খেদাই লৈ আহোঁ কেতিয়াবা হাঁহবিলাক নিজেও ঘৰলৈ আহে যেতিয়া বেছি ৰ'দ দিছে বা হাঁহবিলাকে কেতিয়াবা হাঁহৰ প্ৰায় পাখি মৰা সেই বেমাৰটো আৰম্ভ হয় আৰু সেই বেমাৰটো কি কয় আমি নাজানো আৰু সেই হাঁহকো সেনেকে ফাৰ্মাচী হাৰিয়াৰ পৰা পৰা মোৰ ভেটিৰিনেৰীটো হেৰিয়াৰ পৰামৰ্শ লৈ হাঁহৰ কাৰণেও আমি দৰৱ আনো আৰু হাঁহকো সেনেদৰেই দানা পানী দিওঁ আৰু যেতিয়ালৈকে হাঁহবিলাক ভাল নহয় তেতিয়ালৈকে আমি গঁড়লৰ পৰা হাঁহবিলাক উলিয়াই নিদিওঁ আৰু যেতিয়া বোলে হাঁহবিলাক ভাল হৈছে তেতিয়াহে আমি গঁড়ালৰ পৰা হাঁহবিলাক উলিয়াই দিওঁ আৰু সেনেকৈ আমি হাঁহ হাঁহবিলাক প্ৰতিপালন কৰোঁ আৰু এই হাঁহবিলাক আমি সৰুৰে পৰা বহুত কষ্টৰে ডাঙৰ কৰিবলগীয়া হয় প্ৰথমতে পোৱালি ওলালে সিহঁতক সৰুতে সৰু সৰু খুন্দো চাউলবিলাক দি পিনি সজাই জুপি মাকৰ লগত গৰমে উম দি থৈ দিব লাগে তাৰপিছত তিনি টাইমে সিহঁতক দানা পানী যোগান ধৰি থাকিব লাগে আৰু সিহঁতক চৰিবৰ কাৰণে মুকলিমূৰীয়কৈ এডোখৰ জেগা লাগে আৰু হাঁহ কুকুৰ আমি সেইবিলাক বিকি কৰি বহুতখিনি টকাৰেই উপাৰ্জন কৰিব পাৰোঁ এটা হাঁহৰ আমি পাঁচশ টকাকৈ বিক্ৰী হয়ো আৰু কেতিয়াবা ওচৰ চুবুৰীয়া মানুহেও কিনি নিয়ে পাঁচশ টকাকৈ হাঁহবিলাক কিনি নিয়ে আৰু বেপাৰীয়ে মোতকৈয়ো নিয়েহি আৰু আমি যিমান দাম পাব লাগে তাৰ আমাৰ আধা মূল্যহে পোৱা হয় আৰু বেপাৰীবোৰে তাৰ অধিক মূল্য তাত বিক্ৰী কৰেগৈ আমাৰ ওচৰত সেনেকুৱাকৈ বিকিবৰ কাৰণে বজাৰ নাই আৰু আম্ আমি নিজে যদি বিকিব পাৰিলোহেঁতেন তেতিয়া আমি অধিক পইচা পালোহেঁতেন আৰু সেই উপাৰ্জন কৰা পইচাই আমাৰ নিজৰ ঘৰখন চলোৱা হয় ল'ৰা ছোৱালীৰ কিতাপ পত্ৰৰ পৰা সেইবিলাক যোগাৰ ধৰা হয় নিজৰ বেমাৰ আজাৰ হ'লে আৰু বেমাৰ আজাৰৰ খৰচ উলিওৱা হয় আৰু কি খেতি আমি এতিয়া গাঁৱলীয়া মানুহ আমি খেতিপথাৰত সেই হাঁহ কুকুৰা বিকা পইচাৰে আমি সেয়া খেতি কৰোঁ ৰুৱনীৰ হাজিৰা দিওঁ মৰণা মৰা সেইবোৰ কামত ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা বিপদ আপদ হ'লে তাৰ পইচাৰে আমাৰ চোৱা চিতা কৰোঁ কেতিয়াবা মানুহৰ বিপদ আপদ হ'লে সেই পইচাৰে মানুহক সহায় কৰোঁ আৰু কেতিয়াবা আমি সেই পইচাৰে নিজৰ উপাৰ্জন কৰা পইচাৰে যাতে আন কাৰোবাক সহায় কৰিব পাৰোঁ আমি আৰু সেনেদৰে আমি কেতিয়াবা আলহী আহিলে সেই সেয়া পইচাৰে আমি কুকুৰা হাঁহ নিজৰ কিনিবলৈতো আমাৰ পইচা নাথাকে সেই পইচাৰে হাঁহ কুকুৰা কণী আৰু মাংস আলহীক আমি ভালদৰে এসাঁজ খুৱাব পাৰোঁ নিজেও খাব পাৰোঁ তাৰ পইচাৰে আমি নিজৰ লাগতিয়াল নিজৰ যিবিলাক বস্তু আমি সেইবিলাক কিনিব পাৰোঁ ঘৰখনো ভালদৰে চলাব পাৰোঁ আমাৰ সেনেকৈ দৰে আমাৰ চাকৰি বাকৰি নাই হাঁহ কুকুৰা কুকুৰা পালন কৰি আমি ঘৰখন আমাৰ চলাই আহিছোঁ আৰু এনেদৰেই আমি নানা কাম এইবিলাকৰ পৰাই আমি কেতিয়াবা আমাৰ গাঁৱৰ মাজত সকাম বিয়া সেইবোৰৰ কাৰণেও আমাৰ হাঁহ কুকুৰাবোৰ মানুহে কিনি নিয়ে আৰু সেনে সেনেদৰেই আমি নানা কামত আমাৰ কুকুৰা হাঁহবিলাক বিকা পইচাৰে আমি নিজৰ ঘৰখন চলোঁ আৰু আমাৰ এই হাঁহ কুকুৰাবোৰ যিসকল বেপাৰীয়ে নিয়ে সেইসকল বেপাৰীয়েও নিজৰ ঘৰখন সেইবিলাক হাঁহ কুকুৰা বিকিয়ে ধুনীয়াকৈ সিহঁতৰ নিজৰ ঘৰখনো চলায় এইদৰে আমাৰ পোহা হাঁহ কুকুৰাবোৰে নিজেই আমি টকা পোৱাৰ উপ আমাৰ উপাৰ্জন কৰা টকাই যেনেদৰে আমাৰ ঘৰখন চলিছে আৰু সেই বেপাৰীসকলো তেওঁলোকৰ নিজৰ ঘৰখন ধুনীয়াকৈ পৰিচালনা কৰিব পাৰিছে এইদৰেই আমাৰ জীৱন আমি যাতে আৰু এনেদৰে ভালদৰে আমি ব্যৱসায় কৰি যাব পাৰোঁ তাৰে আমি আগবঢ়াই নিব পাৰোঁ সেয়াই আমি চিন্তা কৰোঁ